অসমীয়া ভাষাটো মোৰ মাতৃভাষা সেয়ে মই মাতৃভাষাৰ ক্ষেত্ৰত যথেষ্ট সচেতন বুলিয়েই ক'ব লাগিব তথাপিতো কেতিয়াবা এনেকুৱা হয় যে অসমীয়া কওঁতে বা লিখোঁতে ভুল যে ৰৈ নাযাব সেইটো একেবাৰে শুদ্ধকৈ ক'ব নোৱাৰিম এনেকুৱা হৈছে যে বৰ্তমান অৱস্থাত কিতাপ পত্ৰবিলাকতো কিছুমান বিসংগতিয়ে দেখা দিছে যিবোৰ মানে আমি আমাৰ অৱস্থাত যিটো লিখিছিলোঁ বা যিটো আমি প্ৰকাৰে লিখিছিলোঁ সেই সেইটো কৰিবলৈ যাওঁতে বহু সমস্যাৰ কেতিয়াবা সন্মুখীনো হৈছোঁ আৰু মই পৰাপক্ষত অসমীয়া ভাষাটোৱে বেছিকৈ ব্যৱহাৰ কৰোঁ কাৰোবাক ক'বলগীয়া হ'লেও কাৰোবাক শিকাবলগীয়া হ'লেও কেতিয়াবা মানে অসমীয়া ভাষাটোৰ ওপৰতে বেছি গুৰুত্ব দি আহিছোঁ আৰু মই ভাবোঁ যে অসমীয়া ভাষাটো ইমান সহজ ভাষাও নহয় যে ইয়াক সকলোৱে শুদ্ধভাৱে বা ক'ব পাৰিব বা লিখিব পাৰিব সেই ক্ষেত্ৰত আমাৰ ক্ষেত্ৰতো নোহোৱা নহয় বা মোৰ ক্ষেত্ৰতো নোহোৱা নহয় কেতিয়াবা বহুত সমাজখনৰ এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈ কেতিয়াবা নিজৰ ভাৱমূৰ্তিটোৱে হেৰাই যোৱাৰ নিচিনাকৈ হৈছে কেতিয়াবা লিখিবলৈ গৈ কেতিয়াবা এনেকুৱা সময় এটা আহি পৰিছে যে সমাজৰ কথাই হওক বা নিজৰ ব্যক্তিগত চিন্তা ভাৱনাৰ বিষয়ে থাকোঁতেই হওক কিছুমান শব্দই কেতিয়াবা জটিলতাৰ সন্মুখীন মানে হ'ববলগীয়া হৈছে বাৰু সেইটো ক্ষেত্ৰত গতিকে মই অসমীয়া হিচাপে বা অসমীয়া ভাষাটোক সন্মান কৰাৰ ক্ষেত্ৰত যিমান পাৰোঁ সহজ সৰলভাৱে লিখিবলৈ চেষ্টা কৰোঁ বা ক'বলৈ চেষ্টা কৰোঁ তাৰ মাজতো খোকোজা থাকিবই তাৰ মাজতো ভুল থাকিবই সেয়ে কিছুমানে এই ক্ষেত্ৰত আঙুলিয়াই দেখুৱাই কিছুমানে আঙুলিয়াই দেখুৱাবলৈ মানে বেয়া পায় মই ভাবোঁ যে অসমীয়া ভাষাটো শুধৰাই দিয়াত বা কোনোবাই সোধৰাই দিয়াৰ পিছত ইয়াক অনুকৰণ নকৰাটোহে বৰ গ্ৰহণযোগ্য নহয় যে চব সময়তেই যে আমি শুদ্ধভাৱে লিখিব পাৰিম ক'ব পাৰিম এই কথাটো গ্ৰহণযোগ্য নহ'বও পাৰে সেয়ে আমি আনে আঙুলিয়াই দিলে কেতিয়াবা এই বিষয়বিলাক আমি চালি জাৰি চাই শুদ্ধ নিজে শুদ্ধভাৱে কোৱা বা লিখাটো আমি আমাৰ দায়িত্ব বুলিও ভাবোঁ আৰু সমাজত আমি অসমীয়া ভাষাটো উজ্জ্বলাবলৈ হ'লে ইয়াৰ খোকোজাবিলাক আমিও আঁতৰাব লাগিব আৰু নজ নৱ প্ৰজন্মৰ মাজলৈ ইয়াৰ সংশোধনী বা ইয়াৰ বহুত অসমীয়াত এনেকুৱাও বহুত শব্দ আছে বা এনেকুৱাও বহুত জটিলতা জটিলপূৰ্ণ শব্দ অৰ্থ আছে যি আজি নতুন যুৱচামে বুজি নাপায় তেওঁলোকক আমি এই বস্তুটো শিকাবওলগীয়া মানে অৱস্থাত আহি পৰিছে